হেল্ল' ক'ত আছ মই এই আহি অকৌ ঘৰতে পাইছোহি ওলাই গৈছিলোঁ অকণমান দেৰিয়ে হ'ল মায়ে গালি মায়ে গালিয়ে পাৰিছে এই যাম ৰ কাইলৈ সেইকাৰণেই ফোন কৰিছোঁ কাইলৈ বৰসবাহ ভাওনা যে যাম বুলি ভাবিছোঁ আকৌ এতিয়া সেইকাৰণে মই কোৱালৈ ৰৈ আছ নেকি যাম যাম তই গুচি নাযাবি আকৌ মই সেইকাৰণে ফোন কৰিছোঁ মানে ৰাস্তাটো দেখা নাই জানো বৰষুণ ইমান বোকা মই মানে অকণমান যাওঁতে অঁ যাম যাম যাম অঁ যাম বুলি সেইকাৰণে ফোন কৰিছোঁ মই আজি যাবই নাপালোঁ হেও অঁ মই যাম বুলি ভাবিছিলোঁ আক দূৰ দূৰো নহয় আক অকণমান আমাৰ এইকণ দেখিছ নাই ৰাস্তাটো ইমানেই বোকা হৈছে

অঁ ভালেই হ'ব তেতিয়া নহ'লে আক ইমান বোকাখনত আহি মোৰ যাবলৈ মন নাযাব ৰাতি অকলে কাৰ লগত যাম তেতিয়া মাই আকৌ সেইটোত যাব অঁ তাকে মই মাক কৈ থৈ যাব লাগিব চাদৰ মেখেলাহে পিন্ধি যাবি চাগে কি পিন্ধি যাবি অঁ হেৰ একদম সেই হেৰিৰ নিচিনা যাম নহ'লে পূৰা ডিঙিতে আৰু নেকলেচ চেকলেচ লগাই মই সেই মায়ে বোৱা কাপোৰযোৰ অলপদিনৰ আগত বৈছিলে নহয় বগা টাইপৰ সেইযোৰ তোক দেখাইছিলোঁ হোৱাটচ্এপত ফটো দিছিলোঁ যে মই সেইযোৰকে পিন্ধি যাম অঁ

আৰু তাৰ পৰা হেৰি নহয় অঁ ৰাতি কি ভাওনা চাবলও হেৰি পিন্ধি যাবি নি চাদৰ মেখেলা পিন্ধি যাবি নি এ ৰাতি আৰু পিন্ধিব নেলাগে আৰু পায় কিনো ৰাতি চাদৰ মেখেলা পিন্ধি যায় নি দিনত পিন্ধি গৈছোঁ বেলেগ কথা হ'লেওনো নামঘৰলৈ নহয় অকৌ অঁ তাকে ডাঙৰ মানুহে আকৌ ক'ব নহয় সেইটো এটা কথা কৈছোঁ হে তাতে আক লাগিব লেঠা মানুহ কথা পাতিবলৈ হ'ব চাৰিদিনমানলৈ গাঁৱৰ মানুহখিনি এনেও দেখিবই নোৱাৰে ঠিক আছে ঠিক আছে ঠিক আছে দে হ'ব দে মই ৰাতিপুৱা ফোন কৰিম তোক হ'ব